হেল্ল' শইকীয়া এজেঞ্চি ট্ৰেভেল এজেঞ্চি হয়নে বাৰু মোৰ বন্ধুু এজন লখিমপুৰৰপৰা ধেমাজিলৈ আহিবলগীয়া আছিলে তাৰবাবে এই গাড়ী এখন বুক কৰিবলগীয়া আছে গতিকে দাম দৰটো কিমান কয় ক'বচোন